হয় মই তাঁতী শাৰী এখন শুৱালকুছিৰ পৰা কিনি আনিছিলোঁ প্ৰথম অৱস্থাত ভালেই আছিল যেতিয়া মই ধুই দিলোঁ শাৰীখনৰ সম্পূৰ্ণ ৰং গ'ল আৰু ফুলবিলাক কিবা বেয়া লাগিলে বেয়া হৈ গ'ল আঁচলটোও দেখিবলৈ ইমানেই বেয়া লাগিছে যে মই পিন্ধিব দ্বিতীয়বাৰ পিন্ধিবলৈ আৰু মন নোযোৱা হ'ল শাৰীখনৰ ৰং যোৱা কাৰণে বিশেষকৈ আৰু কোচ কোচ খাই গৈছে শাৰীখন একেবাৰেই বেয়া লাগিলে শাৰীখন